দীঘলীয়া যাত্ৰাৰ সময়ত মানসিক মনোযোগ বজাই ৰখাৰ বাবে কিছুমান টিপছ এনেকৈয়ও শ্বেয়াৰ কৰিব পাৰি মনোযোগ হৈছে এটি মানসিক ক্ৰীড়া এই ক্ৰীড়াৰ সময়ত আমি বহু মাজত এটা বিশেষ বাছি লৈ প্ৰতি সহাৰি পাওঁ মনোযোগ বুলিলে ইয়াকে বুজায় যে কোনো বস্তু বা বিষয় সম্পৰ্কে একান্তভাৱে সচেতন হোৱাকে মনোযোগ বুজা যায় মনোযোগ মনৰ শক্তি নহয় ই এক মানুহিক ক্ৰীড়াহে মনোযোগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰূপিত কৰা হয় আমাৰ প্ৰভাৱিত কৰা সকলো বিষয়ৰ প্ৰতি মনোযোগ প্ৰদান কৰা নহয় মনোযোগ এটা সময়ত এক বিশেষ বস্তু বা বস্তুৰ ওপৰতহে বা বিষয়ৰ ওপৰতহে নিবদ্ধ কৰে নিজক মানসিক শক্তিও উদ্ভাৱন কৰা মনৰ মনোযোগৰ এক বিশেষ বৈশিষ্ট্য মনোযোগ প্ৰদানৰ বাবে মনে সদায় এক বিশেষ বিশেষ বস্তু নিৰ্বাচন কৰি ল'ব পাৰে মনোযোগৰ সহায়ত মনোযোগৰ সহায়ত মানুহৰ কৌতুহল পূৰণ হয় কাৰণ এই ব্যক্তিক অনুসন্ধান কাৰ্যত সহায় কৰে সেইকাৰণে অন্ধসন্ধান ধৰ্মিতা মনোযোগৰ এক বৈশিষ্ট্য বুলি গণ্য কৰে

দীঘলীয়া যাত্ৰাৰ সময়ত মানসিক মনোযোগ বজাই ৰখাৰ আৰু এটা উদ্দেশ্য হ'ল কোনো ভাৱ চিন্তা বা অনুভৱৰ প্ৰতি যি মনোযোগ দিয়া হয় তাকে আমি ভাৱাত্মক মনোযোগ বুলি কওঁ যেনে কোনো এটা নতুন কামৰ বাবে চিন্তা কৰা বা কোনো নতুন বস্তুৰ আৱিষ্কাৰ প্ৰতি ব্যক্তিজনৰ মনোযোগ নাইবা আনহাতে যি মনোযোগ ইন্দ্ৰীয়ৰ সহায়েৰে প্ৰদান কৰা হয় তাকেই মনোযোগ বুলি ক'ব পাৰি এখন যেনে এখন প্ৰতিচ্ছবি ব্যক্তিৰ যি মনোযোগ যেতিয়া কোনো যেতিয়া কোনো এটা বিষয়বস্তুৰ ওপৰত সকলো দিশ বিচাৰ কৰি মনোযোগ নিবিত কৰা হয় তাকে মনোযোগ বুলিয়েই ক'ব পাৰি উদাহৰণস্বৰূপে কাপোৰ এযোৰ ক্ৰয় কৰাত সময়ত দাম কাপোৰৰ গুণাগুণ ৰঙৰ সংমিশ্ৰণ আদি সকলো দিশলৈ মনোযোগ প্ৰদান কৰাটো কৰাটো মনোযোগ দীঘলীয়া মনোযোগ যাত্ৰা দীঘলীয়া মনোযোগৰ সবাতোকৈ কাৰণ আগ্ৰহে আমাক মনোযোগ প্ৰদানৰ বাবে উৎসাহ প্ৰদান কৰে আগৰ অৱস্থা যি মনোযোগ পূৰণৰ বাবে ব্যক্তিক প্ৰেৰণা যোগায় নানা ধৰণৰ অনুভূতি জড়িত অভিজ্ঞতাৰ পৰা উদ্ভৱ হ'ব পাৰে আগ্ৰহ মনোযোগৰ প্ৰধান কাৰক বুলি আগ্ৰহ মনোযোগৰ আগ্ৰহ দীঘলীয়া মনোযোগৰ প্ৰধান কাৰণ বুলি বিবেচনা কৰা হয় মনোযোগ দীঘলীয়া যাত্ৰাৰ সময়ত প্ৰদানৰ ক্ষেত্ৰত পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতাক নিবদ্ধ কৰা হয় আগ্ৰহ মনৰ এনে এক অৱস্থা যি মনোযোগ গঢ়লৈ উঠাত ইন্ধন যোগায় গতিকে ইয়াকে বুজা যায় যে মনোযোগ আৰু আগ্ৰহৰ এক অভিচ্চেদ্য সম্বন্ধ আছে দীঘলীয়া দীঘলীয়া যাত্ৰাৰ আগ্ৰহ প্ৰত্যেক ব্যক্তিৰ মনত মাজত এক সুপ্ত বা অন্তৰ্নিহিত মানসিক অৱস্থা নিৰ্ধাৰিত কৰে আমাৰ পৰিৱেশৰ বিভিন্ন বিষয়ৰ পৰা এটা বাচিলৈ মনোনিবেশ কৰিবলৈ উৎসাহ যোগায় সেয়েহে আগ্ৰহৰ অবিহনে দীঘলীয়া যাত্ৰাৰ মনোযোগ সম্ভৱ নহয় কোনো এটা বিষয়ৰ আগ্ৰহ থাকিলে মনোযোগৰ সৃষ্টি হয় যেনেকে যেনেকৈ আমাৰ জীৱনৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত আমাৰ মনোযোগ আৰু আগ্ৰহৰ প্ৰয়োজন আগ্ৰহৰ অভাৱত কোনা কথাতে মন দিব নোৱাৰি মনোযোগৰ অভাৱত কোনো বা কথা ভালদৰে শিকাটো সম্ভৱ নহয় আগ্ৰহেই কামত সক্ৰিয়তা আৰু উদ্দীপনা যোগায় এইখিনি কৈয়ে দীঘলীয়া যাত্ৰাৰ সময়ত মানসিক মনোযোগ